হেল্ল' অঁ কওকচোন আপুনি কোনে কৈছে কওকচোন অঁ হয়নেকি চেৰিকালচাৰ বিষয়ে কৈছোঁ বাৰু অকণমান আপোনাক মুগা ৰেচম অসমৰ আটাইতকৈ সন্মানীয় ৰেছম এই ধৰণৰ ৰেছম বেছিভাগেই কেৱল অসমতেই পোৱা যায় আৰু কাৰণ মুগা ৰেছম কৃষি বা অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ুৰ বাহিৰে আন কোনো জলবায়ুত জীয়াই থাকিব নোৱাৰে তাৰপিছত আৰু এই ৰেছম অসমৰ ৰং সোণালী আৰু ইয়াক অনান্য পৰিচয় দিয়াই এই সোণৰ ৰেছম বিশ্বৰ ভিতৰত সৰ্বাধিক অসমতে উৎপাদন হয় তাৰপিছত আৰু বোলো কি বুলি ক'ম আপোনাক অসম চৰকাৰে ৰেকৰ্ড অনুসৰি প্ৰায় দুহে দুহেজাৰ ছশ পঁচিশ হেক্টৰ মাটি মুগা ৰেছম উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয় অসমত প্ৰায় ত্ৰিছ হাজাৰ অসমীয়া পৰিয়ালৰ মুগা ৰেছম উৎপাদনৰ সৈতে সম্পৰ্কিত অসমত আৰু প্ৰায় মুগা পোন্ধৰটা মুগা ৰেছম উৎপাদনৰ সৈতে ইউনিট আছে আৰু আৰু ইয়াৰ বিষয়ে যে যোৰহাট অসম কৃষি বিশ্ববিদ্যালয় চেৰিকালচাৰ বিভাগে মুগা ৰেছম উদ্যোগৰ উন্নয়নৰ বাবে বিশেষ বিভিন্ন গৱেষণা আৰু সম্প্ৰসাৰনৰ কাম কৰি আছে আৰু সেয়াই আৰু কিবা জানিবলৈ বিচাৰিছে নি আপুনি অঁ অঁ আৰু বিশেষ দৰকাৰ হ'লে আপুনি ফোন কৰিব বাৰু মোলৈ ঠিক আছে হ'ব দিয়ক ধন্যবাদ ধন্যবাদ